যোগাসন আমি সৰুৰপৰাই সৰুৰপৰাই কৰিব লাগে সৰুৰপৰাই অভ্যাস কৰিব লাগে যোগাসন কৰা যোগাসন অকল যে ডাঙৰ মানুহে কৰিব তেনেকুৱা নহয় সৰুৰপৰাই এইটো এটা ভাল অভ্যাস এইটো কৰিলে আমাৰ বিভিন্ন বেমাৰ যেনেকৈ কঁকাল বিষ আঁঠু বিষ কান্ধ বিষ এনেকৈ বিভিন্ন বিষৰপৰাও উপকৃত হয় তাৰো উপৰিও আমাৰ বহুতে আজিকালি মানে স্কিন গ্ল'য়িং স্কিন পাবৰ কাৰণেও আমাক যোগাসনে বহুতো সহায় কৰে পেটৰ সমস্যাৰ কাৰণে যোগাসন কৰিলে বহুতো উপকৃত পোৱা যায় তেনেকৈ ডাইজেষ্ট নহ'লে ডাইজেষ্টত সহায় কৰে বিষত সহায় কৰে আজিকালি বিভিন্ন টি ভি চেনেলবিলাকো যোগাসনৰৰ চেনেল ওলাইছে ইউটিউবতো মানুহে চাই যোগাসন কৰিব ধৰিছে কাৰণ সেইবোৰ চাই অকল এদিন কৰি বা দুদিন কৰিলেই নহ'ব সেই যোগাসন আমাক লাহে লাহে বস্তুবোৰ আমাক কামত দিয়ে বিশেষকৈ বিষৰ কাৰণে মানে ভাল মনৰ শান্তি মানসিক শান্তিৰ কাৰণেও যোগাসন কৰিব পাৰে